হয় শিশুসকলক আলোচনীৰ বিষয়ে মাক দেউতাকে যি ধৰণৰ ধৰ শিক্ষা দিব লাগে সেইধৰণে শিক্ষা দিব পৰা নাই তেওঁলোকে ধৰক টিভিত বা মোবাইলত বেছি ব্যস্ত কৰাই টিভি চিৰিয়েল চায় আৰু মোবাইলৰ চিৰিয়েল চাই আৰু মাক দেউতাকে তেওঁলোকক ধৰ মোবাইল দি পেলাই যিকোনো চিৰিয়েলত ব্যস্ত কৰাই থয় আৰু তেওঁলোকৰ মা দেউতাকে কাম বন কৰি থাকে আৰু তেওঁলোকক যি আলোচনী কিতাপ পঢ়াব লাগে সেই কিতাপৰ প্ৰতি মাক দেউতাকে গুৰুত্ব নিদিয়ে আৰু তেওঁলোকে যি ধৰণৰ তোমাৰ শিক্ষা প্ৰদান কৰিব লাগে সেই শিক্ষাত মাতৃভাষা শিক্ষা প্ৰদান যিধৰণে কৰিবলৈ তেওঁলোকৰ মাত মাক দেউতাকে সেই শিক্ষা নিদিয়াত আমাৰ অসমীয়া ভাষা তেওঁলোকে পাহৰি গৈছে হিন্দী বা ইংৰাজী ভাষা কিছু ধৰক ক'বৰ কাৰণে আগবাঢ়ি যায় সেইটো কাৰণে আমি এই আলোচনীবিলাক পঢ়িবলৈ তেওঁলোকক সুবিধা দি আমি আগবঢ়াই নিব লাগে নিজৰ মাতৃভাষা যাতে পাহৰি নাযায় ভৱিষ্যত তেওঁলোকৰ যি উজ্বল কামনা যি তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি উৎসাহ আগ্ৰহ ৰাখিব লাগে সেই প্ৰতি আমি যদি তেওঁলোকক গুৰুত্ব নিদিওঁ তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ আৰু তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে আৰু মা দেউতাকে এই ক্ষেত্ৰত পঢ়া ক্ষেত্ৰত আৰু গুৰুত্ব নিদি মোবাইল বেছি মোবাইলত বেছি ব্যস্ত থাকি নিজৰ কাম বনৰ ব্যস্ত থাকি মোবাইল তেওঁলোকক হাতত দি মোবাইল চাবৰ কাৰণে দিয়া হয় আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে ধৰ পঢ়া শুনাতকৈ এতিয়া মোবাইলত বেছি ব্যস্ত হৈ আছে আৰু এই মোবাইল চাই তেওঁলোকৰ জীৱন যিমান উজ্জ্বল হ'ব লাগে তেওঁলোকে ধ্বংসপথত আগবাঢ়ি গৈ আছে আৰু এই ধ্বংসপথত আগবাঢ়ি আমাৰ অসমীয়া সমাজৰ যি উন্নতি হ'ব লাগে সেই উন্নতি পথত আগবাঢ়ি যাব পৰা নাই আৰু তেওঁলোকে ধ্বংসৰ পথলেই আগবাঢ়ি আছে আমি তেওঁলোকক আলোচনী পঢ়াৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰিব লাগে আলোচনী কিতাপ কিনি আনি তেওঁলোকক মা দেউতা বা ঘৰৰ সপৰিয়ালে তেওঁক পঢ়িবৰ কাৰণে দেখাই দিব লাগে কেনেকৈ পঢ়িব লাগে কেনেকৈ শিক্ষা দিব লাগে যদি সৰুৰ পৰাই আমি শিক্ষা তেওঁলোকক আগবঢ়াই নিনিওঁ তেওঁলোকৰ ভৱিষ্যত আৰু অসমীয়া ভাষাৰ প্ৰতি হেৰাই যাব আৰু অসমীয়া ভাষা তেওঁলোকে ক'বও নোৱাৰা হ'ব আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে শিশুসকলে অসমীয়া ভাষা ক'ব নোৱাৰা হোৱাত বাহিৰেও তেওঁলোকৰ মাত কথাও ক'ব নোৱাৰা হৈছে আৰু মাতিলেও হয়টো তেওঁলোকে এই মোবাইলত ব্যস্ত হৈ থাকে তেওঁলোকে মোবাইলৰ প্ৰতি ইমানেই ব্যস্ত আৰু মা দেউতাকে ইমান মোবাইল দি তেওঁলোকক ভৱিষ্যততো ধ্বংস কৰি দিছে ইয়াৰ প্ৰতি আমি অসমীয়া সমাজে যাতে তেওঁলোকক এই পঢ়া শুনাৰ আলোচনীৰ প্ৰতি গুৰুত্ব দি ৰাখিব লাগে তেওঁলোকক আমি যদি নাৰাখো তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ তেওঁলোকে ভৱিষ্যতলৈ অসমীয়া সমাজ অসমীয়া কিতাপ পত্ৰ তেওঁলোকে পঢ়িবলৈ কাৰণে পাহৰি যাব পাৰে আৰু অসমীয়াৰ যি সংস্কৃতি এই সংস্কৃতিৰ ক্ষেত্ৰত প্ৰায় পাছপৰি গৈছে এতিয়া শিশুসকলে ধৰ যি মোবাইল বা টিভি চিৰিয়েল বা মোবাইলৰ অন্যান্য গেম খেলি তেওঁলোকে পাহৰি গৈছে নিজৰ কাম বন আৰু পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে মোবাইলৰ প্ৰতিয়ে ব্যস্ত হৈ থাকে তেওঁলোকক আমি এই মোবাইলৰ প্ৰতি ব্যস্ত হৈ থকাত কেনেকৈ মোবাইলৰ পৰা ব্যস্ততা এৰাই নিব পাৰোঁ সেইটো প্ৰতি আমি তেওঁলোকক মা দেউতাই গুৰুত্ব দি কিতাপ পঢ়া আলোচনী পঢ়া যিকোনো আলোচনী পঢ়াৰ প্ৰতি গুৰুত্ব দিব লাগে আমি গুৰুত্ব নিদিয়াত আমি বহুতো অসমীয়া সকলে বা অসমীয়া সমাজে ভুল কৰি গৈ আছোঁ এই ভুলৰ বিনিময়ত আমাৰ এই অসমীয়া সমাজ অসমত লুপ্ত হোৱাৰ সম্ভাৱনা আছে সেইটো কাৰণে আমি পৰাপক্ষত এতিয়াৰ পৰা সৰু সৰু ল'ৰা ছোৱালীক আলোচনী পঢ়াত আৰু অন্যান্য কিতাপ পঢ়াত আৰু অসমীয়া স্কুলত প্ৰায় সৰু কালৰ পৰাই অংগনবাদীয়ে হওক বা চৰকাৰী স্কুলেই হওক এইবিলাকত আমি পঢ়াৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু স্কুলত নাম লগাই দিব লাগে আজিকালি ল'ৰা ছোৱালীক মা দেউতাবিলাকে প্ৰাইভেট স্কুলত ইংলিছ মিডিয়ামত হয়টো তেওঁলোকক নাম লগাই দিয়াত ইংলিছ মিডিয়াম পঢ়ি পেলাই অসমীয়া ভাষা আৰু অসমীয়া আখৰ লিখিব নজনা হৈছে আৰু হিন্দীও লিখিবলৈ নজনা হৈছে ইয়াৰ প্ৰতি আমি কেনেকৈ কেনেকৈ তেওঁলোকক আগবঢ়াই নিব লাগে এই আগবঢ়াই নিয়াৰ প্ৰতি আমি সকলোৱে সজাগ হ'ব লাগে আৰু মা দেউতাও সজাগ হ'ব লাগে অসমীয়া যেনেকৈ ভাষা অসমত প্ৰচলন হৈ উজ্জ্বল হৈ আছে কিন্তু আমাৰ এই অসমীয়া ভাষা অসমতে এতিয়া লুপ্ত হ'বৰ কাৰণে আগবাঢ়ি গৈছে এই শিশুসকলক যাতে আমি সকলোৱে এই পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই নি তেওঁলোকক আমি এই মোবাইলৰ প্ৰতি চিৰিয়েল চাবৰ কাৰণে বা অন্যান্য চাবৰ কাৰণে দিব নেলাগে আৰু মা দেউতাকে লোকেও কাম বন থাকিলেও তেওঁলোকক এই মোবাইলৰ প্ৰতি বেছি গুৰুত্ব দিব নালাগে